নমস্কাৰ বিশেষকৈ খেতিৰ ওপৰত ধানৰ খেতি যদি কৰে বিশেষকৈ বাৰিষা সময়ত বিশেষকৈ শাওণৰ পৰা ভাদৰ ভিতৰত ধানৰ খেতি কাৰণে উপযোগী আৰু সেইদৰে মাহ জাতীয় ক্ষেত্ৰত সৰিয়হৰ ক্ষেত্ৰত খৰালি এইবিলাক সেইখিনি সময়ত সিদ্ধান্ত বিশেষকে খেতিয়কে সেইখিনি সময়ত সিদ্ধান্তটো লয় আৰু তেনেদৰে আগবাঢ়ে